অঁ কওকচোন অঁ মই বৰ্তমান ঘৰতে নাই পৰীক্ষা ৰিজাল্ট কালি দিছে হে এতিয়া এই ল'ৰাটো ঘৰত নাই ল'ৰাটো মোমায়েকৰ ঘৰত আছেগে তাকে আনিবলৈও যাবগে লাগে ঢোল জানে এ খালি খেলিবলে মন যায় ক্ৰিকেট খেলি ভাল পায় হেনো অকণমান খেল ভাল পায়

এই ল'ৰা ছোৱালী পঢ়িবলে মনেই নকৰা হ'ল আজিকালি অকল মোবাইল মোবাইল মোবাইল

হয়

লাইব্ৰেৰী এটা লাগে আজিকালি যদি ল'ৰা ছোৱালী পঢ়াৰ প্ৰতি ধাউতি কমি গ'ল গতিকে আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনিক যদি আমি পঢ়াৰ প্ৰতি অকণমান আগ্ৰহটো বৃদ্ধি নকৰোঁ

হয় হয় তেতিয়াহ'লে লাইব্ৰেৰীটোৰ কথা ভালকে আলোচনা কৰি গাঁৱত মিটিং এখন পাতি গতিকে লাইব্ৰেৰীটো স্থাপন কৰোঁতে পইচা পাতিও অলপ প্ৰয়োজন হ'ব ন হ'ব এতিয়া

ভালকে কথাটো আলোচনা কৰি মিটিংখন দি গতিকে অতি সোনকালে অ লাইব্ৰেৰীটো লাগেই লাইব্ৰেৰীটো বহুত আজিকালি বহুত দৰকাৰী হৈ গৈছে ঠিক হয়

অ' ময়ো সময় উলিয়াই অকণমান লাগিব লাগিব আৰু নহ'লেনো ক'ত হ'ব যি হয় সময়ে ক'ব তাকে আপুনি কথাটো ভাল কথাই কৈছে পুথিভঁৰাল এটা লাগে বুলি

ঘৰ ঘৰলে কেতিয়া যাব

চাহ তাহ খালে

ঠিক আছে তেতিয়াহ'লে বিশেষ কথা নাপাতো এই সোনকালে মিটিংখনৰ কথা ৰাইজক অৱগত কৰি থাকিব লৈছোঁ গতিকে হ'ব নেকি এতিয়া মোক সেই আলহী এজন আহিছে